মই মোৰ এই গজিয়া গাঁওখনক মই বহুত ভাল পাওঁ আৰু এই গাঁওখনত আমাৰ মহিলা হওক পুৰুষ হওক চবৰে মাজত আমাৰ কিবা এটা একতা আছে ভাল লাগে আৰু আমাৰ গাঁওখনত প্ৰত্যেকৰে ঘৰে ঘৰে আগতে বগা বাঙনা আছিল এই বগা বাঙনা গজিয়াৰ বগা বাঙনা বুলি ক'লে চবেই জানে আৰ কিন্তু এথিয়ান বৰ্তমান সেই বাঙনাৰ খেতি অলপ কমি গৈছে তথাপিও দুই এক ঘৰৰ মাজত ঘৰত আছেই আৰু এটা ডাঙাৰ কথা কি আমাৰ এই গাঁৱত আমাৰ নকুল দাস তেওঁ বিখ্যাত মানুহ চবেই জানে অল অসমতে তেওঁক ভালকে জানে তেওঁ আমাৰ একেধাৰে থিয় নামৰ পাঠক নাও খেলৰ মেইন আৰু হোলী গীতত তেওঁক আমি নুই কৰিব নোৱাৰোঁ তেওঁ আমাৰ তাৰমানে চবতে নাম আছে আৰু তেওঁৰ পৰা আমি আমাৰ বহুতো আমি গুৰু মানি লৈ আমি তেওঁৰ পৰাই মহিলাসকলে বহানাম থিয়নাম গুৰু বন্দনা চাপৰি নাম হলীগীত এইবিলাক আমি তেওঁৰ পৰাই শিকিছোঁ গতিকে আমাৰ গাঁওখনত প্ৰতি বছৰতেই একোটা উৎসৱ পাতে এই উৎসৱ হৈছে আমাৰ নাৰায়ন দাস ঠাকুৰ আতাৰ তিথি আৰু নাৰায়ন দাস ঠাকুৰ আতাৰ তিথিটো আমাৰ তিনিদিনীয়া কৰিও পাতে চাৰি দিনীয়া কৰিও পাতে আৰু এই সভাখনত আমাৰ বিয়া দিয়া আপিবিলাকেও য'ত য'ত বিয়া হৈছে তেওঁলোকে আমাৰ ইয়াতে আহে মানে সভাখন মনোৰঞ্জন কৰে আৰু এই সভাত প্ৰত্যেকৰে ঘৰে ঘৰে লাৰু পিঠা চিৰা দৈ চবৰে ঘৰে ঘৰে থাকে ধনী দুখীয়া কোনো ইয়াতে আমাৰ ভেদ ভাৱ নাই প্ৰত্যেকৰে ঘৰতে আলহী আহে প্ৰত্যেকৰে আলহীকে ইঘৰৰ পৰা সিঘৰক লেগি চবে মানে আমি মাতো নিমন্ত্ৰণ দিওঁ পিঠা লাৰু সান্দহ চিৰা আমি খাবা দিওঁ আৰু আমাৰ গাঁওখনত এটা বৰ ভাল লাগে বছৰত এখন নাটক মাতে এই নাটকখন চাবাৰ কাৰণে একদম আমাৰ ওচৰতে মুছলিম গাঁও আছে কিছুমান মুছলিম গাঁৱৰ পৰাও আহে কিন্তু তেওঁলোকক আমি কিন্তু সেই নকৰোঁ মিঞা আইভা নেদো কিন্তু তাহাকো আমি আমাৰ নিচিনা সমাজে আগত বহি আমি নাটকখন চাইমেই চাইম গাঁৱৰ নাটকখন আৰু এই গাঁও নাটকখন আমাৰ পাঠশালাৰ পৰা আহে প্ৰতি বছৰতে পাপৰি মিনি থিয়েটাৰ তেওঁলোকে আমাক ৰাইজক কান্দে যায় ইমান ধুনীয়া নাটক কৰে আৰু বহুত আছে আমাৰ গাঁওখনৰ বিষয়ে ক'ব লগা কথা আমাৰ গাঁওখনৰ ল'ৰা ছোৱালী শিক্ষিতও শিক্ষাতো বহুত ভাল আমাৰ ওচৰতে এখন হাইস্কুল আছে এল পি স্কুল আছে অংগনবাডী চেণ্টাৰ আছে চাব চেণ্টাৰ আছে পোষ্টাৰ মানে প'ষ্ট অফিচ আছে বেংক আছে আমি মানে চবে গাঁওখনৰ মানুহবিলাকে আমি টাউনত যাব নালগে আমাৰ গাঁৱতে আমি চবখিনি পাওঁ আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ কিছুমান মানে প্ৰতিভা থাকা বুলি কবা পাৰি কাৰণ আমাৰ নকুল দাসৰ পৰাই আৰম্ভ কৰবা পাৰি তেওঁৰ পৰাই আমাৰ ডেকা দলৰ নাম দল আছে মহিলাৰ নাম দল আছে এটা ধুনীয়া কীৰ্তন ঘৰ আছে আমাৰ ইয়াতে মানে কীৰ্তান ঘৰ বুলি কওঁ আমি এই কীৰ্তান ঘৰত ৰাতিপুৱা আমাৰ আইসকলে প্ৰসংগ কৰে গধূলি হেৰি ভকতসকলে প্ৰসংগ কৰে ধুনীয়া সুন্দৰ পৰিৱেশ সিটো আমাৰ তাৰপাছত গাঁওখনক ভাল পাওঁ মানে এনেকুৱা পৰিৱেশৰ গাঁওখনক ভাল পোৱাটো স্ৱাভাৱিক মই বুলি নহয় আমাৰ চবে গাঁওখনক ভাল পায় যে আমি এনেই গইজা বুলি কওঁ লিখিত আকাৰত গজিয়া আৰু আমি কিন্তু ঘৰুৱা ভাষাত আমাৰ গইজা মানুহৰ লগত কথা পাতিলিও আমি তাৰমানে বেলেগ ভাষাত কবা নাযাওঁ আমি এনেকেই কথা পাতোঁ এনেকে কথা কলে আমি চবে বুজি পাওঁ আমাৰ ভাষাৰ আদান প্ৰদানটো আমাৰ এনেকেই হয় আমি লিখিত কবা গেলে আমাৰ কিবা বেলেগ বেলেগ ভাষা ক'লি বুলি ভাবোঁ যিহেতুকে আমাৰ গাঁৱতেই জন্ম মোৰ কিন্তু ঘৰ সোনেইদিয়াত সোনেইদিয়াতো সেই একেই ভাষাই আমি কৈছিলোঁ আৰু গইজাটো আমাৰ এই একে ভাষাই আছে কাৰণ আমি জন্মৰ পৰা যিটো আমি মা দেউতা মা বাবাৰ পৰা শুনছোঁ আবু আহাৰ পৰা শুনছোঁ গতিকে সেই ভাষাটো আমি আৰু কিয় নোকোৱাকে থাকিম সিটো ভাষাই আমি কৈ থাকিম মৰাৰ দিনাক লেগি আমি এইটো ভাষাই কৈ থাকিম আমাৰ বেলেগত গেলি কিন্তু আমাৰ অলপ দিগ্দাৰ হয় কাৰণ আমি গুৱাহাটীত গেলিতো তেওঁলোকে লিখিত ভাষা কয় আমি কিন্তু আমাৰ এই এইথেনে গেইছিলে এইথেনে আইছোঁ কেইথেনে খাবি কেইথেনে যাবি আমাৰ ফালে মানে এইবিলাক আমাৰ মাতৃভাষা বুলি ক'লেও ভুল নহয় গতিকে এইবিলাক বহুত কাৰণতে মই মোৰ গাওঁখনক ভাল পাওঁ